আমাৰ জন্তু পোৱালি মানে ধৰি লওক মোৰ ধৰি লওক গাহৰিৰে ফাৰ্ম যেনিবা গাহৰি ফাৰ্মৰ আমি পোৱালিবোৰ মানে বহুত ভালদৰে মানে যত্ন কৰি ৰাখোঁ কাৰণ সিহঁতক সৰু মানে সৰু পোৱালিবোৰ বহুত লাহি পাহি হয় ন গতিকে মাকৰ লগত সিহঁতক ভালকৈ ৰাখিব লগা হয় আৰু মাকক আমি ভালকৈ মানে খানা পিনা দিওঁ খানা দিলেহে মানে পোৱালিও মানে ভাল হয় অলপমান মানে হৃষ্টপুষ্ট হয় আৰু ভালকৈ খাব ল'ব দিলে তাৰপিছত সিহঁতক ভালদৰে চোৱা চিতা কৰা এনেই মানে সিহঁতৰ লগত মানে মানে প্ৰত্যেকটো সময় সিহঁতৰ লগত থাকিবলগীয়া হয় কাৰণ মাকৰ লগত থাকিলে ধৰি লওক মাকে কেতিয়াবা পোৱালিৰ ওপৰতে শুই দিয়ে শুই দিলেতো পোৱালিটো মৰি যায় গতিকে পোৱালি মৰি থাকিলে আমাৰ লোকচান হয় গতিকে সেই বাবে আমি একদম মানে পোৱালি চায়ে থাকিবলগীয়া হয় একদম মানে সযতনে আৰু ধৰি লওক পোৱালি যত্ন লোৱাৰ কাৰণটো হ'ল ওচৰে পাজৰে আমাৰটো হাবি জংঘল আছে গাঁৱৰ কথা হাবি জংঘল থাকিলে আমাৰ শিয়াল কুকুৰ আদি এইবিলাক বহুত গতিকে সিহঁতৰ লগত মানে প্ৰত্যেকটো সময়ত থাকিবলগীয়া হৈ যায় পোৱালি পোৱালি জন্ম পালে কাৰণ নহ'লে আমাৰ ধৰি লওক দহ বাৰটা পোৱালি দিয়া গাহৰি দিলে আমাৰতো এটা দুটা পোৱালি লৈ গ'লে আমাৰ লোকচান হয় তাৰমানে আমাৰ গাঁৱলীয়া মানুহ দুখীয়া মানুহ গতিকে এটা পোৱালি বা দুটা পোৱালি নিলে আমাৰ বহুত লচ হৈ যায় কাৰণ ইমান আমাৰ ধৰি লওক কষ্ট হয় ইমান আহাৰ পানী খৰচ হয় সেই ক্ষেত্ৰত আমি মানে একদম সিহঁতৰ লগত বহুত সময় লাগি থাকিবলগীয়া হয় তেনেকুৱা আৰু আৰু ধৰি লওক খোৱা পাতি মানে সিহঁতক মাকৰ কেতিয়াবা গাখীৰ নাপায় গাখীৰ নাপালে আমি ঘৰৰ ক'ৰবাৰ পৰা গাখীৰ আনি সিহঁতক খুৱাবলগীয়া হয় যেতিয়ালৈকে সিহঁতে মানে নিজে খাব নোৱাৰা হয় যেতিয়ালৈকে মানে নিজে খাব নোৱাৰে আৰু দানা দানাটো খাব নোৱাৰে তেতিয়ালৈকে আমি মাকৰ গাখীৰ খাই থাকে বা মাকৰ গাখীৰ কেতিয়াবা নোলাই নোলালে এনেকৈ আমি বেলেগৰ বেলেগ কিবা ব্যৱস্থা কৰিবলগীয়া হৈ যায় পোৱালিৰ ক্ষেত্ৰত কাৰণ পোৱালিটো লাহি পাহি হয় ন গতিকে ঠিক তেনেকুৱা কথা আৰু